আমি অসমীয়া ভাষাটো প্ৰথম কথা জীয়াই ৰাখিব লাগিবই যিহেতুকে অসমীয়া ভাষাটো একেবাৰে নাইকিয়া হৈ যাবলৈ ধৰিছে এতিয়া আপোনাৰ স্কুল কলেজতো আপোনাৰ কিছুমান গাৰ্জেনে ইংলিছ মিডিয়ামত দিয়ে ইংলিছ মিডিয়ামত দিলে আপোনাৰ পোৱালিখিনিয়ে ইংলিছতহে বুজিব আচামিজটোতো সিহঁতে নাজানিব সেইকাৰণে মানে অসমীয়া ভাষাটো যদি অসমীয়াখিনিয়ে ক'বই নাজানে তেতিয়াহ'লেতো নহ'ব ন' এতিয়া আমি জীয়াই নাৰাখিলে আৰু কোনেনো জীয়াই ৰাখিব অসমীয়া ভাষাটো আমি জীয়াই ৰাখিলেহে আমাৰ পিছৰ প্ৰজন্মটো জীয়াই ৰাখিব পাৰিব সেইকাৰণে মানে তেনেকৈ কৰি ৰাখিলে ভাল আৰু অসমীয়া ভাষাটো ক'বলৈ জানিব লাগে ভালকে সেয়াই আৰু